হয় হাইকিঙত আচলতে মোৰ আটাইতকৈ প্ৰিয় ডেষ্টিনেশ্য়ন হৈছে আচলতে পাহাৰীয়া নদী পাহাৰো নহয় নদীও নহয় পাহাৰীয়া নদী যিবোৰ নদী বা আচলতে জুৰি বুলি ক'ব লাগিব নৰ্মেলী নিজৰা আকাৰত বৈ আহে পাহাৰৰ শিলৰ মাজে মাজে আৰু আহি পেলাই এটা সময়ত গৈ পেলাই জলপ্ৰপাতৰ ৰূপ লয় সেইখিনি জেগাত আচলতে মই সেইকাৰণেই ভাল পাওঁ কাৰণ যেতিয়া সেই সৰু জল মানে পানীৰ যিটো বডি সেই বডিটো যেতিয়া ডাঙৰ ৰূপ এটা লয় জলপ্ৰপাতৰ ৰূপ লয় তাৰ তলৰ জেগাখিনি সাঁতুৰিব পাৰি মই সেইকাৰণে বিৰাট ভাল পাওঁ গতিকে মই তেনেকে বহুত জেগাত গৈছোঁ কাৰ্বি আংলঙৰ কপিলী নদীৰ উৎপস্তি উৎপত্তিস্থল পানীমূৰ বা ইফালে মেঘালয়ৰ বহুত তেনেকুৱা আভ্যন্তৰীণ অঞ্চল তাতে গৈছোঁ সাঁতুৰিছোঁ হাইকিঙো কৰিছোঁ একেলগে বিৰাট ভাল লাগিছে গতিকে সেয়াই